ন লাখ আঠাৱন্ন হাজাৰ পাঁচশ আঠ সাত লাখ ছাপন্ন হাজাৰ দুশ ন পাঁচ লাখ তিনি হাজাৰ এশ ছয় দুই লাখ তিনি হাজাৰ দুশ সাত আঠ লাখ ছাপন্ন হাজাৰ দুশ ন